বাল্টিঙত প্ৰথমতে পানী দি তাত ছাৰ্ফ অলপ দি কাপোৰখিনি তিয়াই থৈ দিওঁ তিয়াই থোৱা পাছত আধা ঘণ্টামানৰ পাছত আমি কাপোৰখিনি এটা এটাকৈ উলিয়াই কাপোৰত বেছি লেতেৰা কাপোৰবোৰত ব্ৰাছেৰে কাপোৰবোৰ চাফা কৰি তাৰপিছত ভালধৰণে খচি ধুই তাৰপিছত আৰু আমি বাল্টিঙত ভাল পানীত কাপোৰবোৰ তিয়াই দিওঁ দিয়াই তাত আমি খচি আকৌ ভালধৰণে ধুই দিয়া পাছত যিবোৰ চাৰ্ফৰ পানী আছে সেই পানীখিনি ভালধৰণে পেলাই দিওঁ আকৌ এবাৰ ভাল পানীৰে কাপোৰখিনি ভালধৰণে ধুই চেপি আমি শুকুৱাই দিওঁ